হেল্ল' অঁ মই হেনা তাঁতীয়ে ক'লো এইটো আপোনাৰ জমেট' ছাৰ্ভিচ চেণ্টাৰ হেল্পলাইন নম্বৰ হয়নে অঁ ত' মই ইয়াতে মানে আপোনাৰ লান্স অৰ্ডাৰ কৰিছিলো চিকেন বিৰিয়ানী ত' জানিব বিচাৰিছো মই তাৰে লগত এড কৰিব বিচাৰিছো মানে ত' আপোনাৰ তাতে জুইচৰ ভিতৰত ক'কা ক'লা মাজা এইবোৰ এভেইলেবল হ'বনে এভে'লেবল যদি মোৰ যিটো লান্সৰ পেকেজ আছে তাৰে লগত মোক এইখিনি এড কৰি দি পঠিয়াব আৰু আশা কৰিছো মোৰ যিটো লান্সৰ টাইম টাইমৰ আগতে মই পাম